ভাৰতীয়া স্বাস্থ্যসেৱা প্ৰণালীটো কেনেকুৱা বুলি ক'লে উত্তৰ হিচাপে ক'ব পাৰি যে ভাৰতীয় স্বাস্থ্যসেৱা প্ৰণালীটো খুব উন্নত বুলিয়ে ক'ব পাৰোঁ বিভিন্ন ধৰণৰ আঁচনি আমি বিভিন্ন অনু প্ৰতিটো ৰোগৰ ক্ষেত্ৰত দেখা পাওঁ যেনেকৈ ধৰি লওক টিবিত ডটছ কেঞ্চাৰ প্ৰতিৰোধৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু ভাৰত চৰকাৰ লগতে অসম চৰকাৰেও সুকীয়া সুকীয়াকৈ কেঞ্চাৰ হস্পিটেল গঠন কৰিছে মই বিশেষকৈ এই দুটা বেমাৰৰ বিষয়ে এই কাৰণেই কৈছোঁ বৰ্তমান আমাৰ সমাজত এই ৰোগকেইবিধে বিশেষকৈ কেঞ্চাৰে খুব অক্টোপাছৰ দৰে গোটেই সমাজখন চাৰিওফালৰ পৰা সাঙুৰি ধৰা দেখিবলৈ পাইছোঁ আৰু সদ্যহতে চা দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে কি হৈছে যে এই বেমাৰটোৰ স প্ৰতি সজাগতা আনিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰাৰ লগে লগে সজাগতা সভাসমূহ আৰু ঠায়ে ঠায়ে হস্পিটেল স্থাপন কৰিছে উদাহৰণস্বৰূপে ডিব্ৰুগড়তেই এখন উন্নতমানৰ যিটো আমি মুম্বাইত টাটা হস্পিটেল এই হস্পিটেলৰ সাদৃশ্য টাটা হস্পিটেলৰ এটা অংশ ইয়াতো স্থাপন হৈছে ইয়াতে কি হৈছে আমাৰ অসমৰ মানুহবিলাকে মই অৱশ্য়ে অকল ডিব্ৰুগড়ৰ কথা এইকাৰণেই কৈছোঁ যে উদাহৰণ দিবৰ কাৰণে বিভিন্ন জিলাবিলাকত অসমৰে বিভিন্ন জিলাবিলাকত মই অসমীয়া হিচাপে দেখিছোঁ যে অসমতে দেখিছো যে অনুষ্ঠান এনেকুৱা হস্পিটেল গঢ় লৈ উঠিছে চৰকাৰে আঁচনি লৈছে এই আঁচনিসমূহ খুব কিছু ক্ষেত্ৰত দেখা যায় ফলপ্ৰসূ হৈছে আৰু ডিব্ৰুগড়খন শুনামতে আৰু কিছু কিছু ক্ষেত্ৰত দেখামতে ফলপ্ৰসূ হৈছে বুলি ক'ব পাৰোঁ কিন্তু কিছু কিছু ক্ষেত্ৰত আমি ইয়াৰ বিফলতাও দেখিবলৈ পাওঁ যে এনেকুৱা হৈছে যিবিলাক অলপ সজাগ মানুহ সেই সজাগ মানুহখিনি কিন্তু এই যিটো আঁচনি এই আঁচনিসমূহ যিকোনো আঁচনি ধৰি লওক বেমাৰৰ যিকোনো স্বাস্থ্য সম্পৰ্কীয় আঁচনি সজাগ মাবুহবিলাকেহে বিশেষভাৱে গ্ৰহণ কৰিব পাৰিছে কিন্তু যিবিলাক অকমা আৰ্থিকভাৱে দুৰ্বল অকণমান অনাক্ষৰিক তেওঁলোকে কিন্তু সেই আঁচনিসমূহে ঢুকি পোৱা গৈ নাই তেওঁলোকে তেওঁলোকৰ হয়তো নিজৰ অজ্ঞতা আৰু হয়তো চৰকাৰৰো আঁচনি আছে কিন্তু সেই আঁচনিসমূহ ফলপ্ৰসূ সেই মানুহখিনিলৈকে হয়তো ঢুকি নোপোৱাৰ কাৰণে কিছু কিছু ক্ষেত্ৰত এই ব্যৱস্থাটোৱে অলপ আওঁপকীয়াভাৱে সহায় কৰা নাই বুলি ভাব মই ভাবোঁ দেই মই মোৰহে মনৰ ধাৰণা তাৰমানে মই নিজেও ব্যক্তিগতভাৱে মই কিছুমান মানুহক দেখিছোঁ যে খুব এজন বেমাৰী মানুহে খুব বেছি দুৰ্ভোগ ভোগা দেখিবলৈ পাইছোঁ আৰু কিছুমান মানুহ ধৰি লওক এই এই আঁচনিবিলাকৰ মাজত খুব ধুনীয়াকৈ আকৌ উপায় পাই অহাও বা মুক্তি পাই অহাও দেখা পাইছোঁ সেইকাৰণে ভাবোঁ যে ভাৰতীয় স্বাস্থ্য সেৱা ব্যৱস্থাটো কিছু কিছু ক্ষেত্ৰত উন্নত হৈছে যদিও যিবিলাক মানুহ সমাজৰ পৰা অকণমান অৱহেলিত সমাজৰ পৰাই বুলি ক'ব বিচাৰোঁ এইকাৰণেই ক'ব বিচাৰোঁ যে যিখিনি দুখীয়া মানুহ সদায় দুখীয়াই হৈ আছে আৰু যিখিনি উন্নত পৰ মানে ধনী বুলি ক'ব বিচাৰোঁ টকা পইচাৰে মানসিকভাৱে নহয় ধনী বিশেষকৈ সেইখিনি মানুহ কিন্তু সুবিধাখিনি পাইছে হয়তো তেওঁলোকৰ এৱাৰনেছৰ কাৰণে সজাগতাৰ কাৰণে বা তেওঁলোকে টকা পইচা দি সেইখিনি গ্ৰহণ কৰিব পাৰে বা এই নোৱাৰা মানুহখিনিয়ে নোৱাৰিছেই এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু সকলোৱে যে নাই পোৱা এইটোও নহয় আৰু বিভিন্ন ধৰণৰ আঁচনি মই অকল এই বেমাৰটোৰ বিষয়লৈ কৈছোঁ এই বেমাৰটোৱে ইমান শিপাইছে ইমান শিপাইছে কণমানি শিশুটোলৈকে কি হৈছে ৰক্ষা পোৱা নাই যাতে এই আঁচনিবোৰ ফলপ্ৰসূ হয় আৰু সকলোৱে যাতে ঢুকি পায় আৰু এই যিবোৰ স্কীম চৰকাৰে গ্ৰহণ কৰিছে ভাৰতীয় চৰকাৰে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে সেই স্কীমবোৰে যাতে গোটেই মানুহবোৰকেই সহজতেই ঢুকি পায়গৈ বা তেওঁলোকে উপলব্ধ হয় আৰু মাজত যিবিলাক মধ্যভোগী মানুহ থাকে সেই মধ্যভোগী মানুহবিলাকে নিজৰ ব্যক্তিগতৰ লাভালাভৰ নাচাই সমাজৰো বা সেই দুৰ্ভোগ ভোগা মানুহঘৰৰ ঘৰৰ বিষয়ে অকণমান ভাবি যদি আগবাঢ়ে তেতিয়াহ'লে আমাৰ সমাজত স্বাস্থ্যসেৱাৰ যিটো দুৰ্নাম এটা দুৰ্নাম আছে যদিও মই কৈছোঁ যে বহুত উন্নত হৈছে কিন্তু দুৰ্নামো সমানে আছে সেই দুৰ্নামটোৰ পৰা মুক্ত হ'ব পাৰিব বুলি মই ভাবোঁ আৰু এই আশাৰে ভাৰতীয় স্বাস্থ্যসেৱাকো মই অনুৰোধ কৰোঁ যাতে সকলো ৰে বাবে আঁচনি গ্ৰহণ কৰিছে হয় কিন্তু সকলোৰে বাবে সমানে উপলব্ধ কিন্তু হোৱা নায়ো এই কথাও আমি প্ৰমাণিত মানে চাক্ষুষভাৱে দেখাও আমাৰ সৌভাগ্য হৈছে বা দুভাগ্য হৈছে বুলিও আমি ক'ব বি পাৰোঁ